বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ক্ষেত্ৰখন বহুত সুচল কৰি আহিছে আগতে আমাৰ দিনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বুলি কোনো বস্তুৱেই নাছিলে আগৰ দিনত আমাৰ ম বেমাৰ আজাৰ হ'লে গাঁৱতে জৰা ফুকা কৰি পেটৰ কিবা বেমাৰ হ'লে মুখ লাগিছে বুলি আমি মন্ত্ৰ মাতি জাৰি দিয়ে তেতিয়া আমি সেই পানীকণ খাই দিলেও আমাৰ পেটটো ভাল হয় বুলি আমি বিশ্বাস কৰিছিলোঁ বিশ্বাসটোৱে আছিলে তেতিয়াৰ দিনত ডাঙৰ বস্তু বিশ্বাস কাৰণে আমি কিবা এটা বনপাত এটা মোহাৰিও যেতিয়া দিয়ে তেতিয়া আমি সেই পা বস্তুটো বা সেই ঔষধটো খালেই আমি ভাল হয় বুলি বিশ্বাস কৰিছিলোঁ তেতিয়া ইমান ডা ডক্তৰৰ কোনো হেৰি নাছিলে তেনেকুৱাকৈ আমি জৰা ইজনে সিজনৰ খবৰ পাই কিবা কিবি ঔষধৰ আমুকে দিছে তামুকে দিছে এনেকে গম গতি লৈ পেনি আমি ঔষধ পাতি খাই ভাল পাইছিলোঁ কিন্তু আজিকালি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ হেৰি হোৱাৰ লগে লগে মানুহে ডাক্তৰৰ ওচৰলৈ কিবা এটা হোৱাৰ লগে লগে ডাক্তৰৰ ওচৰলৈ যায় ডাক্তৰৰ পৰামৰ্শ লয় এতিয়া কোভিড মহামাৰীয়ে কোভিড মহামাৰী হোৱাৰ লগত আগৰ দিনত আকৌ ডাক্তৰ ল'ৰা ছোৱালী জন্ম হ'বলৈ হ'লে ঘৰতে আমাৰ ল'ৰা ছোৱালী জন্ম কৰিছিলোঁ আজিকালি ল'ৰা ছোৱালী জন্ম হ'বলৈ হোৱাৰ লগে লগে আমি ডাক্তৰৰ ওচৰলৈ গৈ থাকিবগৈ লাগে ডাক্টৰৰ ওচৰলৈ নিনিলে আকৌ চাৰ্টিফিকেট নিদিয়ে কিবা নিদিয়ে এনেকুৱাবিলাক অসুবিধা হয় কোভিড মহামাৰীৰ সময়ত আমি ঘৰতে ভিতৰতে সোমাই থাকিবলগীয়া হৈছিল কোভিড মহামাৰীয়ে মানুহক ইমানেই হাৰাশাস্তি দিছিল কোনো ক'লেকো ওলাই যাব পৰা নাছিল কি আনকি ইঘৰৰ মানুহ সিঘৰলৈও যাব পৰা ব্যৱস্থা নাছিল কেতিয়াবা কিবা কাৰণত ওলাই যাবলগীয়া হ'লেও স্কুল কলেজলৈ যাওঁতেও ল'ৰা ছোৱালীবিলাকে মুখত মাস্ক বান্ধিহে ওলাই যাবলগীয়া হৈছিল আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰি হাত ধুই এনেকৈ কৰিবলগীয়া হৈছিলে তেনেকৈ কৰি তাৰপিছত ভেকচিন ওলাই সেই ভেকচিনবিলাক ল'বলৈ মানুহক জোৰ জবৰদস্তি বাধ্য কৰাইছিলে এটা লোৱাৰ পিছত আকৌ এটা ল'বলৈ দিছিল সেইটো নোলোৱাকৈ আকৌ কিবা চাউলৰ কাৰ্ডৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ মানুহক অসুবিধাৰ সন্মুখীন হৈছিলে এই কোভিড এপটোৰ জৰিয়তে আমি সেই ভেকচিন ভেকচিনকেইটা ল'ব পৰা হ'ল ভেকচিনকেইটা লোৱাৰ কাৰণে আমি মানুহে মানে বি পি এল কাৰ্ডৰ পৰা আদি কৰি নহ'লে বোলে নাম কাটি দিব ভেকচিন নল'লে এনেকুৱা ধৰণৰ কথা কৈছিলে সেই এপছটোৰ জৰিয়তে আমি সেই ভেকচিনকেইটা লোৱাত যেনিবা সহায় কৰিব পাৰিলে